হেল্ল' অঁ কওকচোন বৰ্তমান ভালেই এতিয়া খালি অলপ গৰম অঁ পাৰিব ফুৰিব আহিব পাৰিব আছে কামাখ্যা মন্দিৰ আছে কলাক্ষেত্ৰ আছে কাজিৰঙা আছে আৰু চাহ বাগান আছে আৰু চিৰিয়াখানা আছে অঁ ভাড়া দচ টকা বিছ টকা ত্ৰিছ টকা তেনেকুৱা হ'ব

কি কৈছে অঁ হয় আপুনি কেতিয়া আহিব অঁ আজিও আহিব পাৰে কালিও আহিব পাৰে আপোনাৰ কথা এইটো মই ফ্ৰীয়ে আছোঁ আপুনি যেতিয়া পাৰে আহিব আৰু মুঠতে অঁ নহ'ব আজিয়ে আহিব লাগিব আজি কেইটাত আহিব কওকচোন টাইমটো অঁ আহিব তেতিয়াহ'লে আঠটাত বা সাতটাত তেনেকুৱাত আহিবা হেল্ল' কোন কোন আহিবা তোমালোকে পাঁচজনী হ'ব গাড়ীত আহিবা নেকি অঁ অঁ মই আপোনালোকক প্ৰথমত কামাখ্যা মন্দিৰত লৈ যাম অঁ তাৰপিছত আপ তাৰপিছত ক'ত যাম আপোনালোকে অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক অঁ অঁ অঁ